বাচন আৰু কটাৰী হৈছে আমাৰ পাকঘৰৰ এটা যাৱতীয় সামগ্ৰী বা প্ৰয়োজনীয় সামগ্ৰী কাৰণ বাচন ন'হলে আমাক শাক চাক কটা বা থোৱা মেলা কৰা এইবোৰ আমাৰ নহ'ব বা নোৱাৰিম কৰিবৰ কাৰণে ঠিক তেনেদৰে কটাৰীও একে যিবোৰ মানে আমাৰ এতিয়া চবজি ৰঙালাউ কবি আলু এইবিলাক চবজি আমি নকটাকে বনাব নোৱাৰো সেইবাবে আমাক চবজিবিলাক কাটিবৰ কাৰণে সৰু সৰু কৰিবৰ কাৰণে আমাক কটাৰিটো প্ৰয়োজন হয় বা কটাৰীটো আমাক লাগিবই তেনেদৰে আমিও কটাৰী আৰু বাচনৰ অবিহনে আমি চবজি বনোৱা মেলাটো কৰাত আমাৰ অসুবিধা হয় বা হ'ব সেইবাবে আমি কটাৰী বাচন এইবিলাক আমি ব্যৱহাৰ কৰো মানে আমাক এই কেইটা বস্তু পাকঘৰত আমাক প্ৰয়োজন হয় অকল পাকঘৰতে বুলি নহয় আমাৰ অন্যান্য কামতো ব্যৱহাৰ হয় সেইবাবে কটাৰী আৰু বাচন ন'হলে আমাৰ অসুবিধা হ'ব কাৰণ আমি চবজিবিলাক কৰো কটা মেলাৰ লগতে আমি ভালদৰে ধুই মেলিও ল'ব লাগিব কাৰণ আমি লেতেৰা পেতেৰাকৈ আমি খাব নোৱাৰো আমাৰ যদি আমি লেতেৰাকৈ বস্তুবোৰ খাওঁ আমাৰ স্বাস্থ্য অপকাৰ কৰিব সেইবাবে আমি চবজিবিলাক ভালদৰে ধুই পখালি লৈ ৰান্ধিব লাগিব আমিটো চবজিবিলাক এনেই ধুব নোৱাৰো সেইবাবে আমাক বাচন লাগিব বাচনত ধুই মেলি আমি চবজিবিলাক ভালদৰে বনাব লাগিব ধুবলৈটো আমাক পাত্ৰটো প্ৰয়োজন হ'বই সেইবাবে আমি বাচন লাগে আমাক প্ৰয়োজন হয় বাচনত থৈ মেলি আমি ধু বা বনাব হ'লেও আমাক লাগিব বাচন সেইটো কাৰণে আমি বাচন আৰু বাচন ন'হলে আমাক নহ'ব কটাৰী ঠিক তেনেদৰে একে কটাৰীয়ে যদি আমি চবজিবিলাক নাকাটো পিঁয়াজ বা আলু হওক কবি হওক ৰঙালাও হওঁক এইবিলাক আমি নকটাকৈ বনাব নোৱাৰো সেইবাবে আমাক কটাৰীও প্ৰয়োজন হয়